অ' মই মানে সেই ৰঙালাও বাগান এখন লগাব লৈছোঁ পইচা পাতি অলপ অসুবিধা হৈছে মানে সেইকাৰণে বেংকৰ পৰা লোণ এটা ল'ম বুলি ভাবিছোঁ হয় হয় লোণটো ল'লে কি কি কৰিব লাগিব বাৰু অলপ কওকচোন হয় হয় হয়

অ' অ' দহ পোন্ধৰ কিমানমান পইচা ল'ব পাৰিম বাৰু হয় হয় মই কিমান তাৰিখে যাম সেইটো কি বুলি কয় যোৱাদিনা খবৰ কৰিম বাৰু দেই হয় হয় ঠিক আছে হ'ব অ'